হয় মই মোৰ ব্যৱসায়ত মই বিজ্ঞাপন দিব মই মই দিছোঁ কিয়নো মই বিজ্ঞাপন নিদিলে মই যি ব্যৱসায় কৰিছোঁ সেই ব্যৱসায়ত মই লাভালাভ কৰিবলৈ মই সক্ষম হ'ম গতিকে মই সেই বিজ্ঞাপন মই দিবলৈ এতিয়া মই চেষ্টা কৰিছোঁ প্ৰথমতে মোৰ বন্ধুমহলত মই প্ৰচাৰ কৰিছোঁ যে মই উভিন বোৱা কটাৰ এটা ব্যৱসায় মই আৰম্ভ কৰিছোঁ মই তেনেকৈ মই বিজ্ঞাপন দিবলৈ চেষ্টা কৰিছোঁ আৰু তাৰ পাছত মই ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই মোৰ ব্যৱসায়টোৰ বিজ্ঞাপন মই দিবলৈ চেষ্টা কৰিছোঁ ছ'চিয়েল মিডিয়াৰ দ্বাৰাও মই এটা ব্যৱসায় অলপ বহল কৰি মই নিব পাৰোঁ গতিকে ছ'চিয়েল মিডিয়াৰ সহায়ো মই মোৰ বিজ্ঞাপন মোৰ ব্যৱসায়ৰ মই বিজ্ঞাপন প্ৰচাৰ কৰিবৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ আৰু প্ৰতিপক্ষৰ বিজ্ঞাপন অনুসৰি মই যিমান পাৰোঁ মই কম খৰচত বিজ্ঞাপন দিবলৈ চেষ্টা কৰিছোঁ যাতে মোৰ লাভালাভখিনি মোৰ ভালদৰে থাকি যায় গতিকে মই মোৰ ব্যৱসায়ত মই বিজ্ঞাপন দিয়াটো মোৰ প্ৰয়োজন বুলিও ভাবোঁ আৰু মই মই যিবিলাক ব্যৱসায়স্থলী আছে সেই স্থলীবিলাকতো মই বেনাৰৰ সহায়ৰে মোৰ বিজ্ঞাপনবিলাক মই এডভাৰটাইজ হিচাপে মই প্ৰচাৰ কৰিছোঁ আৰু যাতে সেই প্ৰচাৰৰ জৰিয়তে মোৰ ব্যৱসায়টোত অধিক লাভালাভ হয় সেই আশাৰে মই মই মোৰ যি ব্যৱসায় সেই ব্যৱসায়টোৰ মই বিজ্ঞাপন দিবলৈ চেষ্টা কৰিছোঁ